বুল্কু দা মই পৰহিদিনা আপোনাৰ মিকছাৰ এটা আনিলোঁ হেৰিৰৰ পৰা আমাৰ লখিমপুৰৰ আপোনাৰ বিশালৰ পৰা দুহেজাৰ ল'লে ইণ্ডিয়ান ব্ৰেণ্ড বাজাজ মিকছাৰটো মজা আছে আপুনি ল'লে এইটোৱে ল'ব মিকছাৰটো মানে আপোনাৰ কি হৈছে চাউনটো বহুত কম বেলেগ মিকছাৰতকৈ আৰু বস্তু বহুত মিহি হয় ধুনীয়া তাৰপিছত মই আনিলোঁ মানে কি ভণ্টিৰ বিয়া আছে ভণ্টিৰ বিয়াত মই মইমিকছাৰকে দিম বুলি ভাবি আছোঁ আৰু এই একেই মিকছাৰে দিম দুহেজাৰ টকা আৰু ইমান ধুনীয়া মিকছাৰ আৰু তাতকৈ আৰু কিবা লাগিছে নেকি হয় হয় মজা আপুনি ল'লে সেইটোৱে লওক যদি লোৱা ল'ম বুলি ভাবিছে